মোক সঠিক টাইমত সঠিক স্থানত থোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ দাদা আজি আপুনি ইমানখিনি সহায় কৰিলে ইয়াৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম আপোনাৰ ব্যৱহাৰো খুব ভাল পালো মই সঁচাই আজিৰ যুগত আপোনাৰ দৰে ব্যক্তি পাবলৈকে টান ভগৱানে আপোনাৰ ভাল কৰক আপুনি গাড়ীখনো খুব সুন্দৰকৈ চলাইছে ইমান ভিৰৰ মাজত গাড়ী চলাই যাত্ৰীক সঠিক সময়ত সঠিক স্থানত থোৱাটো আপোনাৰ দৰে ড্ৰাইভাৰেহে পাৰে আপুনি সঁচাকৈ ধন্যবাদৰ পাত্ৰ আহিছো দিয়ক দাদা পাছত পুনৰ কেতিয়াবা লগ পাম